হেল্ল' অঁ বাইদেউ ইয়াতে ফোন আহিছিল আপোনাৰ নাম্বাৰেৰে অঁ অঁ হয় হয় অঁ পাব সকলোবিলাক পাই যাব ইয়াতে অঁ পাব পাব অঁ অঁ হয় হয় আপুনি বিচৰা সকলো তিনি হাজাৰৰ পৰা আৰম্ভ হ'ব

অলপ চলপকৈ হৈ যাব আৰু আপুনি আহি যাব অঁ আপুনি আহিবচোন মিলাই কৈ দিম আৰু

কি কৈছে কি কৈছে বাইদেউ অঁ কি কৈছে বাইদেউ অঁ আপুনি আহি যাব ইয়াতে দামটো মিলাই দি দিম অঁ আহিব নাই আপুনি আহি গ'লেই সকলোবিলাক দেখাই দিম আপোনাক

আপুনি আহি যাব দাম দৰ মিলাই আপোনাক দি দিম দেখাই দিম যেনেকুৱা ভাল লাগে আপুনি হেৰি কৰিব অঁ অঁ পাব পাব সকলোবিলাক পাব দিয়ক আপুনি আহি যাব ৰাখোঁ দিয়ক এতিয়া অঁ অঁ আহিব